যেতিয়া মই নগাঁও কলেজত পঢ়ি আছিলোঁ তেতিয়া কি হয় ৰাতিপুৱা কেতিয়াবা আঠটা বজাৰ পৰা পাঠদান আৰম্ভ হয় গতিকে শুৱাৰ পৰা উঠি মই যেতিয়া বাটত ৰওঁ গাড়ীৰ বাবে গাড়ী পোৱা নাযায় কোনোধৰণৰ যান বাহন পোৱা নাযায় যান বাহনৰ বাবে কমেও আপোনাৰ দহ কিলোমিটাৰমান খোজকাঢ়ি যাব লগা হয় য'ত মানে বেবেজীয়া নামৰ এখন মানে এটা মানে চাৰিআলি আছে তাত যাব লগা হয় দহ কিলোমিটাৰ কাৰণ মোৰ জীৱনত বহুতো সমস্য়া হৈছিলে যান বাহনৰ বাবে কেতিয়াবাতো এনেকুৱা হয় যান বাহনৰ বাবে মই মানে যাব নাপাওঁ কেতিয়াবা স্কুলত মানে কলেজ যাব নাপাওঁ আকৌ মানে ঘূৰি আহিব লগা হয় ঘৰত গতিকে বহুতো হয় এ সমস্য়া হৈ আহিছে যান বাহনৰ ক্ষেত্ৰত এতিয়াও দেখা যায় যে যান বাহন এতিয়ালৈকে এতিয়ালৈকে বৰ্তমানলৈকে আমাৰ গাঁৱৰ এই চাইডে যান বাহন একদমেই নাযায় মানে ক'ৰবাত আমাৰ যাব লগা হ'লে বহুত চিন্তা হৈ যায় যদি আমাৰ নিজৰ কোনো ঘৰৰ গাড়ী যান বাহন নাথাকে তেতিয়াহ'লে বাকী পৰিবহণ ব্য়ৱস্থাৰ ওপৰত আশা কৰি ক'ৰবাত যোৱাটো একদমেই আমাৰ ভুল সিদ্ধান্ত বুলি ভাবোঁ মই আজিৰ যুগতো ভাবি চাওক নিজৰ ঘৰৰ পৰা ক'ৰবাত যাবলৈ হ'লে যান বাহনৰ ব্য়ৱস্থা ইমানেই দূৰ্বল হৈ আছে আমাৰ এই জেগাখিনিতে আমি এতিয়াও দহ কিলোমিটাৰমান খোজকাঢ়ি গৈহে আমি টেম্পু ষ্টেচন পাওঁ টেম্পু ষ্টেণ্ড পাওঁ তাৰ পৰা আমি যাব লগা হয় কমেও টাউনলৈ গতিকে কেতিয়াবা তাৰপৰা দহ কিলোমিটাৰ সদায় খোজকাঢ়ি অহা হয় এইটো দিনতে এনেকুৱা অৱস্থা দিনে আমাৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হওঁ বহুতো মানুহে আজিও খোজকাঢ়ি অহা যোৱা কৰি আছে এতিয়ালৈকে যান বাহন আমাৰ এয়া গাঁৱত উন্নত হোৱাগৈ নাই নাজানো আৰু কেতিয়া উন্নত হ'ব বাত্ কিন্তু হ'ব লাগে উন্নত সোনকালে হোৱাতো বিচাৰোঁ যাতে আমাৰ নিচিনা যাতে বেলেগে যাতে নাপায় সেই কষ্টটো